হেল্ল' ছুইগি হয়নে

চালিনী দেৱীয়ে কৈ আছিলোঁ মই মানে আজি দুপৰীয়া মোৰ ফ্ৰেণ্ডছ অহাৰ বাবে কিছুমান খোৱা অৰ্ডাৰ কৰিছিলোঁ এছ আৰ ৰেষ্টুৰেণ্টৰপৰা যিবোৰৰ নাম আছিলে বাটাৰ চিকেন তন্দুুৰী চিকেন চিকেন ফ্ৰাইড ৰাইচ পেন ফ্ৰাইড ম'ম' বাটৰ নান আৰু ভেজ চাও মিন আৰু লগতেই মই কলড্ৰিংকছো দিছিলোঁ এইবোৰ অৰ্ডাৰ কৰিছিলোঁ আৰু লগতেই মই কৈছিলোঁ যে তিনি ঘণ্টাৰ ভিতৰত অৰ্ডাৰটো দিবলৈ কিন্তু মই অৰ্ডাৰটো দুঘণ্টাৰ পিছতেই পাই গ'লোঁ মই মানে নিজেও ভবা নাছিলোঁ ইমান জল্দি পাই যাম বুলি অৰ্ডাৰটো বহুতেই ভাল লাগিল আপোনালোকৰ ছাৰ্ভিচটো মই বহুতেই সুখী হ'লোঁ ইমান জল্দি অৰ্ডাৰটো পাই বহুত বহুত ধন্যবাদ ছুইগি টিম